মই এখন ঠাইলৈ ভ্ৰমণ কৰিবলৈ গৈছিলোঁ ঠাইখনৰ নাম হ'ল মাজুলী মাজুলীলৈ মই ভ্ৰমণ কৰিবলৈ গৈ মানে মোৰ কিছুমান খাদ্য তাত দেখিলোঁ বৰ ভাল লাগিলে মানে আমাৰবোৰ জেগাৰ নিচিনা নহয় তাৰ খাদ্যবোৰ বহুত ভাল উন্নত তাত ধৰা ঘৰতে হোৱা পাচলি ঘৰতে হোৱা লাই পালেং ধনিয়া এইবিলাক মানে সকলোখিনি ঘৰৰ ঘৰৰে বস্তু আৰু আমাৰ পুখুৰী মাছ বিলৰ মাছ শ'ল খালৰ পৰা ধৰি আনে এনেধৰণৰ ঢেৰ মানে মাছ আমাৰ গাঁৱৰ জেগাৰগতে হেৰি মাছ নহয় মানে সিহঁতৰ মাছ ঘৰতে ঘৰৰ বস্তু ঘৰৰ শাক পাচলি ঘৰৰ চাউল ঘৰৰ ভাত মানে মই খাদ্যটো খাই ইমান ভাল পালোঁ কোনো মছলাযুক্ত বস্তু মাজুলীৰ মানুহে ব্যৱহাৰ নকৰে গতিকে তাত এবিধ মানে মই ভাত খাইছিলোঁ ঢেকীয়া ঔটেঙা বৰালি মাছৰ সৈতে উখোৱা চাউলৰ ভাত খাই পেলাই মই মানুহগৰাকীক সুধিলোঁ যে আপোনালোকৰ ইয়াত যে এই খাদ্যটো খাইছে উখোৱা চাউলটো এই চাউলটো কেনেধৰণে বনাইছে মই মানে চাউলটো খাই বহুত ভাল পাইছোঁ আপুনি মোক শিকাই দিয়কচোন ময়ো গৈ ঘৰত এনেকৈ বনাই পেলাই খুৱাম তেতিয়া মানুহগৰাকীয়ে মোক সেইজাই শিকাই দিছে যে এনেধৰণে আপুনি ধানটো ফুট দিব দি পেলাই আগদিনা ফুট দি থ'ব তাৰ পিছদিনা আপুনি ধানটো ফালিব ফালি তাত ফাট মেলিব নহয় ফাট মেলাৰ পাছতে সেই ধানটো ৰ'দত শুকুৱাব শুকুৱাই পেলাই সেই ধানটো কুটাই আনিলে তাত এটা উখোৱা চাউল হ'ব সেই চাউলটোৱে ভাত বনাই পেলাই খাব এনেধৰণে মোৰ শিকাই দিছে মানে সেই খাদ্যটো খাই মই ইমানেই ভাল পালোঁ আৰু মাজুলীত আৰু এটা খাদ্য খাই ভাল পালোঁ কি বৰা চাউল আৰু দৈ গাখীৰ ঘৰৰ গৰু মানে গাখীৰ একদম মানে হাতেদি হেৰি বৈ যোৱা সেই গাখীৰৰ বৰা চাউলৰ জলপানটো খাই বহুত ভাল পালোঁ আৰু বিহুৱে সংক্ৰান্তিয়ে মানুহবোৰে দেখোঁ চিৰা খুন্দিব ঘৰতে সান্দহ খুন্দিব ঘৰতে পিঠাগুড়ি আপোনাৰ নানা তৰহৰ মানে বস্তু যে চিৰা আকৌ ঢেঁকীত দেখিছোঁ খুন্দি থকা চকুৱা ধানৰ চিৰা খুন্দিছে তেনেকৈ দিছে খাবলৈ বিহুত গৈছিলোঁ তেনেকৈ মই সময়ত ভ্ৰমণ কৰিবলে গৈছোঁ চিৰা দিছে একদম গৰু গাখীৰ গুড় ক'ৰবাত চাপৰি পৰা অনা গুৰ তেনেকৈ দিছে খাইছোঁ খাই মানে মোৰ ইমানেই মানে ভাল পাইছোঁ খাদ্যটো খাই তেনেকৈ মানে বহুত আমেজ লাগি গৈছে কিন্তু আমাৰবিলাক জেগাত সেইবোৰ খাদ্য নাখায় আৰু মাজুলীত মা মছলা দিয়া এইবিলাক কম কাৰণে তাত বেমাৰ আজাৰৰ হেৰিবিলাকো কম হয় বহুত উন্নত ধৰণৰ খাদ্য খাবলৈ পায় মাজুলীহেন জেগাত গতিকে মই এই ভ্ৰমণ কাহিনীত গৈ সেইখিনি বিষয় বস্তু খাই মানে ধৰক ৰাতিপুৱা মই থাকিলোঁ দুদিনমান তাত বা তিনি তিনি চাৰি ৰাতিমান তেনেকৈ থাকিলোঁ ঠাই সিহঁত থাকি সেইখিনিও ৰাতিপুৱা উঠি ৰাখিছোঁ একদম বাতিত এক বাতি সান্দহ দৈ সৈতে গুৰ দৈ সৈতে দিছে খালোঁ চাহ খালোঁ সেইটো জলপান খালোঁ খাই মানে মোৰ ইমানেই ভাল লাগিলে খাই বস্তুখিনি মানে খাই ইমান ভাল লাগিলে আকৌ মোক সুধিলোঁ যে এই বস্তুটো যে মোক খাবলৈ দিছে সান্দহগুড়ি এই বস্তু কেনেধৰণে বনায় যিঘৰ মানুহত আছোঁ মানে মানুহঘৰ মানুহগৰাকীক সুধিছোঁ যে আপুনি মোক এই বস্তুটো খাবলৈ দিছে সান্দহ গুড়ি বুলি কয় এই বস্তুটো কেনেধৰণে বনায় সান্দহ গুড়িটো তাৰপৰা তেতিয়া মানুহগৰাকীয়ে ক'লে এই উখোৱা ধানটো যে চাউলটো সেই চাউলটো আপুনি জুইত ভাজিব ভাজি পেলাই বস্তুটো এই মুড়িদৰে মানে এটা হেৰি হ'ব ফট ফটকে ফুটি হেৰি হৈ যাব অঁ ফুটা পাছত আপুনি সেইটো আগৰ ঢেঁকীত খুন্দে বাৰু আজিকালি মিক্সি চিক্সি ওলালে নহয় তাতে দি হ'লেও সেই বস্তুটো খুন্দি পেলাই চালনীয়ে চালিব লাগিব তাত এটা গুড়ি ওলাব সেই গুড়িটোৱে সান্দহ গুড়ি হ'ব সেইটোকে আপুনি এনেকৈ গুড় গাখীৰ লৈ পেলাই আমি তেনেধৰণেই দিওঁ গতিকে সেইটো মই শিকি ল'লোঁ অঁ সেইটো শিকি ল'লোঁ লৈ পেলাই সেইটো মই তাত গৈ বনাবলৈ আৰম্ভ কৰিলোঁ আকৌ মাজুলীত ধৰক এনেই মাংসটো লোকেল হাঁহটোৱেই খায় খায় বেছি হাঁহ খাই ভাল লাগে মানে মই ৰা হাঁহে কোমোৰাই তেনেকৈ খাই সেইটো গধূলি আছোঁ তেনেকৈ কোমোৰা হাঁহে বনাই দিছে কি মজা লাগিছে খাই মানে মোৰ খাই বহুত ভাল পাওঁ মছলাজাতীয় বস্তু ইমান নিদিয়েও মানে জান কিনচিতহে দিয়ে সেইকাৰণে মাজুলী মানুহৰ বেমাৰ আজাৰৰ হেৰিবিলাকো কম আমাবিলাক মানুহৰ নিচিনা হেৰি নহয় সেইটো খাই মানে বহুত হেৰিও পালোঁ আৰু তাৰপৰা মই বহুত ধৰণৰ অভিজ্ঞতাও পালোঁ মানে শিকিলোঁ খালোঁও শিকিলোঁ আকৌ মই গৈ তাত ঘৰত গৈ সেনেকৈ বনাই মোৰ ঘৰৰ মানুহক খাবলৈ দিবলৈও মই মানে বস্তুটো জানি ল'লোঁ গতিকে এনেধৰণেই মই ভ্ৰমণ কাৰ্যত এই আহাৰখিনি খাই পেলাই মই তাৰ পৰা অভিজ্ঞতা লাভ কৰিলোঁ